অঁ কওক কোনে কৈছে এই হয় নামফাকেলৈ আমি যাবলৈ ওলাইছোঁ এই হেৰি নহয় এই তাৰ পৰা কেইজনমান মানুহ যোৱাৰ কথা আছিলে যাব নেকি বাৰু এই অকণমান ডাঙৰ গাড়ী এখনকে ল'ম বুলি ভাবিছোঁ সেইকাৰণে পাঁচশমানকৈ তুলিলে নহ'ব জানো

আচ্ছা চান্দাটো পাঁচশমানকৈ তুলিছোঁ আৰু সোনকালে লিষ্টখন পঠিয়াব দেই নহ'লে মানুহ ওলায়েই আছে ছীটৰ ছীটৰ কথা আছে নহয় ছীটৰ কথা আছে সেইকাৰণে লিষ্টখন আমাক সোনকালে দিব আচ্ছা অঁ হ'ব বাৰু থৈছোঁ